হেল্লো দাদা অঁ দাদা এই ক'ত আছে আপুনি অঁ হয় নেকি মালিগাঁৱৰ কি জামত অঁ মই দাদা গুৱাহাটী ইউনিভাৰ্চিটীৰ মেইন গেটৰ ওচৰত আছো অঁ অঁ মই যাম অঁ ইণ্টাৰনেচনেল হস্পিটেল মানে এপ'লো যে অঁ কিমান ভাড়াটো ৰ'ব চাই দিছো এক মিনিট তিনিশ তেসত্তৰ থ্ৰী চেভেনটি থ্ৰী দেখুৱাইছে দাদা এইটোতো যি ছ' কৰিছে সেইটোৱেই দিম ন দাম তেলৰ দাম বাঢ়িছে বাঢ়িছে আৰু কি আৰু মানে সেইবুলি মই লিখা দামতকৈও বেছিকৈ দিম নেকি ঠিক আছে আপোনাক এটা কিবা এটা মিলাই দিম আপুনি আহকচোন ফ'ৰ হাণ্ড্ৰেড কৰি দি আছোঁ আৰে আপুনি ফাইভ ক'লে নহ'ব ন আপুনি ফৰ হাণ্ড্ৰেড মই দিম আপুনি আহক আপুনি এতিয়া জামত আছে বুজিছেনে নাই জামটো ভাঙি আহক মোৰ ইমাৰজেঞ্চি আছে হস্পিতালত আমাৰ মানে জেঠাই এজনী এডমিট হৈ আছে সেইকাৰণে যাব লাগে এই ৰ'বচোন আপুনি আহকচোন আহক আপুনি মিলাই ল'ম এই ৰাতিখন ইমান মানে সেই কৰিছে এতিয়া ইমাৰজেঞ্চি যাব লাগে ইফালে বৰষুণৰ বতৰ আপুনি আহক মই ইউনিভাৰ্চিটীৰ গুৱাহাটী ইউনিভাৰ্চিটীৰ মেইন গেটৰ ওচৰত ৰৈ আছোঁ বাকী যাওঁতে কিবা লাগিলে দি দিম আপুনি টেনচন ল'বলগীয়া নাই আপুনি আহক কাৰণ মোক তাত ড্ৰপ কৰি আপুনি কিবা এটা মিলাই দিব দিম যাওঁক আপুনি আহক জামটো কি এতিয়াওঁ আছেনে আহক আহকচোন সোনকালে আহক সোনকালে আহক ইমাৰজেঞ্চি দেই ঠিক আছে দিয়ক দাদা ধন্যবাদ